নিৰ্বাচনী ব্যৱস্থা ধাৰণা আৰু চৰকাৰৰ প্ৰতিনিধিত্ব কৰিব হ'লে ভাল সু নাগৰিক হ'ব লাগিব তেখেত একদম সু নাগৰিক তাৰপিছত সমাজৰ সু নাগৰিক হ'বা লাগব' ৰাজনীতিৰ বিষয়ে বহুত জানা সচেতন হ'বা লাগব' তাৰ এইটো প্ৰতিনিধিত্ব কৰিব আহি আহি আহাৰ আগে আগেই তেওঁ নিজৰ ওপৰত নিজে বিশ্বাস ৰাখলে মই কেনেকুৱা ধৰণৰ মানুহ তাৰপিছত সমাজে তাক তেনেকুৱা মানুহ বিচাৰিব লাগব' আমাৰ সমাজৰ সচেতন হ'ব লাগব' সমাজ সচেতন হ'লে ৰাইজ সচেতন হ'ব লাগব' ৰাইজ আৰু সমাজ লগ হৈয়ে এজন প্ৰতিনিধিত্ব কৰবাৰ সু ব্যক্তি পঠাব পাৰি থাকিব লাগব' এক নম্বৰতে হৈছে তেওঁ সু নাগৰিক হ'ব লাগব' নাই তাৰপাছত তাৰ প্ৰতিনিধিত্ব কৰিব পৰাৰ যোগ্যতাখিনি আছে নে নাই তাৰ শিক্ষা দীক্ষাৰ ফালৰ ফালত চাব লাগব' তাৰ ৰাজনীতিক দিশ কিমান তাত জ্ঞান আছে তাৰপিছত সমাজত সি ভাল নাগৰিক হয় নে নহয় সমাজ সচেতন হয়নে নহয় নে তাৰ কিবা কেচ মোকৰ্দমা কিবা চুৰ ডকাইত এইবিলাকত যাতে কোনো বেয়া গুণ বেয়া প্ৰভাৱ নাই তেনেকুৱা ব্যক্তি হ'ব লাগব' সি সমাজৰ কাম কৰা হ'ব লাগব' তাৰ মানুহক সহায় সহযোগিতা কৰা কাম বা শিক্ষাৰ ফালৰ পৰাও ল'ৰা ছোৱালীক আগুৱাই নিবা দক্ষতা থাকব' লাগব' গোটেইখিনি চালি জাৰি চাই প্ৰতিনিধিত্ব কৰিব পৰা যায় তাৰ প্ৰতিনিধিত্বৰ ওপৰত ইয়াৰ প্ৰভাৱ বহুত পৰে কিয় এজন ভাল ৰাজনীতিক হ'ব লাগলি সি একদম সমাজ সচেতন হ'ব লাগব' সমাজ সচেতন হোৱা একদম সু নাগৰিক হ'ব লাগব' সেনে নাগৰিকে আমাৰ দেশৰ কাম কৰব' পাৰব' যিকোনো এজন অযোগ্য ব্যক্তিক আমাৰ প্ৰতিনিধিত্ব কৰিব দিলে নহ'ব আমাৰ সমাজখন ধ্বংসৰ ফালে যাব ভাল নাগৰিক হ'ব লাগব' বা শিক্ষিত হ'ব লাগিলেহে আমাৰ সমাজখন ভাল ভালৰ ফালে যাব